অঁ হয় মই ঘৰতে আছোঁ অঁ

অঁ এই এতিয়াতো মই বেলেগত কৰি আছোঁ দুই তিনি ঘৰত কৰি আছোঁ এতিয়া আপোনাক মানুহ এগৰাকী লাগিছিলে ন

এতিয়া আপোনাকতো এনেকুৱা মানুহ লাগিব আপোনালোকৰ ধৰা জ্ঞাতিৰ মানুহ লাগিব অঁ মই এতিয়া চেষ্টাটো কৰি চাম বাৰু ঘূৰিব লাগিব অকণমান মই সময় উলিয়াই কেনে

অঁ এতিয়া মই চাওঁ যদি এতিয়া নেপালে কি কৰিম বাৰু আইতা

নহয় এতিয়া আপোনালোকৰ ঘৰত আকৌ এতিয়া মই কেতিয়াবা যাব নোৱাৰিব পাৰোঁ ঘৰতো ল'ৰা ছোৱালী আছে নহয় সিহঁতকো শাক ভাত বনাই দিবলগীয়া মানুহ নাই সেনেকেেতো ময়ো বনাব লাগিব ন মানুহজনো কাম চাম কৰিব নোৱাৰে যে অসুখ হৈ আছে যে সেইকাৰণে মই ঘৰখন চলাবলগীয়া হৈছে ইফালে সিফালে কৰি কিনে অঁ যদি হেৰি হয় যদি কোনো বেয়া নেপায় আপুনি তেতিয়াহ'লে মই যদি ঘৰলে ভাত বনাওঁ একেবাৰে ল'ৰা ছোৱালী আৰু মোৰ মানুহজনৰ কাৰণে ভাত বনাওঁ তেতিয়া আপোনালে ভাত আপুনি অকলে থাকে আপোনালে ভাত কেইটামান টিফিনত ভৰাই লৈ গ'লে হ'ব বাকীখিনি কাম দুদিন তিনিদিনৰ মূৰে মূৰে কৰি থাকিলেওচোন হ'বই নহ'ব জানো আৰু অঁ আৰু বাইদেউ বাইদেউ চাৰহঁত নাই নেকি বাইদেউ এতিয়া কিমান দিনৰ কাৰণে গৈছে বাইদেৱে কি কৈ থৈ গ'ল নেকি মানুহ বিচাৰিবলৈ

অঁ গম পাইছোঁ এতিয়া গাঁৱত এতিয়া ঘূৰিব লাগিব নহয় গোটেই গাঁওখন ঘূৰিব লাগিব তেতিয়াহে আজিকালি মানুহ পাবলৈ বৰ দিগদাৰ নহয় আৰু এতিয়াতো বিহু বতৰ চবৰ ঘৰতে কাম লাগিছে চবৰ মানুহ সেনেকে পাবলেই দিগদাৰ এতিয়া বিহু মানুহে ঘৰ লেপিছে কাপোৰ কানি ধুইছে এইকেইদিন মানুহৰ সময় নাই মোৰতো আইতা এতিয়া ক'বলে গ'লে মইতো এতিয়া পাৰিম বুলি আপোনাক সঠিককে ক'বই নোৱাৰিছোঁ মই মানে যি কিঘৰ মানুহৰ ঘৰত কাম কৰোঁ গোটেই কি ঘৰ মানুহ অসমীয়া

আৰু কেনেকৈ লয় কি কৰে তাইহে জানিব এতিয়া বা আপুনিহে জানিব কিমান দিব পাৰিব কিমান দিব নোৱাৰে মাহেকীয়া চিষ্টেমটো মাহেকীয়া চিষ্টেম কৰি ল'ব আপুনি আৰু মই কি ক'ম তাত আৰু মোৰ মইতো নিজৰ ধৰি লওক মই যেতিয়া সময় পাম তেতিয়া আপোনাৰ ঘৰুৱা হিচাপত কৰি দিমেই

হ'ব ঠিক আছে আইতা তেতিয়াহ'লে মোৰ কামলে যাবলৈও দেৰি হৈছে মই এতিয়া ৰাখো গধূলি কথা পাতিম দেই